হয় মই কেতিয়াবা কিতাপ বা ইউটিউব ব্যৱহাৰ কৰোঁ ভাল ভাল খাদ্য বৰ ধুনীয়া ধুনীয়া খাদ্যবিলাক দি থাকে ইউটিউবত আৰু কিতাপতো দি থাকে কিতাপ যেনেকৈ নন্দিনী সম্ভাৰ এইবিলাকতো দিয়ে ইউটিউবাৰবিলাক হ'ল আমাৰ গাঁও আমাৰ পাকঘৰ অসমীয়া হাত এইবিলাক চাওঁ চাই ধুনীয়া তেওঁলোকে বৰ ধুনীয়া ধুনীয়াকৈ জুতি লগাই লগাই বনাই দিয়ে সম্পূৰ্ণ দেখাই দিয়ে এইবিলাক চাই ভাল লাগে তেনেকৈয়ে বনাওঁ কেতিয়াবা হাঁহ মাংস গাহৰি মাংস কুকুৰা মা মাংস এইবিলাক তেওঁলোকৰ ৰেচিপিবিলাক চাই চাই বনাওঁ ভাল লাগে বনোৱা বনোৱা খাদ্য খায়ো ভাল লাগে সেইবিলাকৰ যোগেদি বহুত উন্নতো হৈছে এতিয়া মানুহে বহুত নজনা কাম জানিবলগীয়া হৈছে সেইকাৰণে সেইবিলাক চোৱাটো আমি ভাল পাওঁ চাই ভাল পাওঁ বনাই ভাল পাওঁ ৰন্ধা বঢ়া কৰি ভাল পাওঁ এইবিলাক চাই সময়বিলাক পাৰ কৰাওঁ পাকঘৰ পাকঘৰত ভাত পানী বনাবৰ সময়ত যদি সেইবিলাক ব্যৱহাৰ কৰোঁ আমাৰ ধৰক এই খানাটো ভাল হ'লে খাই ভাল লগা মানুহখিনিয়ে শলাগ লয় সেইটো কাৰণে ভাল লাগে ইউটিউবাৰবিলাকেও তেওঁলোকৰ সুবিধাৰ কাৰণে বা তেওঁলোকৰ ৰাইজক সুবিধাৰ কাৰণে এইবিলাক ইউটিউব চেনেল খুলি দিছে আমি সেইখিনি ভাল পাইছোঁ খুলি দিয়াৰ পৰা বাকী